অ' মোৰ ৰেচিপিবোৰ মই বনাই শিকাবলৈ মোৰ লগৰখিনিক মাতোঁ বা গাঁৱৰ এনেকৈ ছোৱালীখিনিক বোৱাৰীখিনিক মাতোঁ মাতি মই যিখিনি বনাওঁ তেওঁলোকে চাই থাকে কেনেকৈ বনাওঁ কেনেকৈ মাংস বা মাছটো বনাওঁ তেনেকৈ চাই থাকে সিহঁতক শিকাওঁ মা মছলাখিনি কেনেকৈ দিব লাগিব মাংস কেনেকৈ কাটিব লাগিব বনাই মেলি সিহঁতক শিকাওঁ আৰু সিহঁতৰ সিহঁতক শিকোৱাৰ পাছত সিহঁতকো বনাবলৈ দিওঁ সিহঁতৰখিনি কেনেকুৱা হয় মোৰখিনি কেনেকুৱা হয় সিহঁতে খাই ভালেই পায় মোৰখিনি আৰু সিহঁতৰখিনি বনালে যদি কিবা কাৰণত বেয়া হয় মই আকৌ শিকাওঁ তেনেকৈ শিকাই মেলি আকৌ মই তেলৰ হেৰিয়াত মানে কিছুমান বস্তু মই দিওঁ বনাই মেলি তেখেতসকলেও ভাল পায় মোৰ ৰেচিপিখিনি আৰু মই তেওঁলোকক মোৰ কেতিয়াবা লগৰ বান্ধৱী আহিলে মই বনাই খোৱাওঁ সিহঁতেও ভাল পায় তেনেকৈ বনাই মেলি ৰেচিপিখিনি দিওঁ আৰু মই তেওঁলোকক খাবলৈ মাতিলে তেওঁলোকে ভালেই পায় মোৰ ৰেচিপিখিনি মই কে কেনেধৰণে বনাওঁ তাৰ উপৰিও মই কেক বনাওঁ পিঠা বনাওঁ আৰু কেটলী পিঠা বনাওঁ সেইখিনি মাংসখিনি কেনেকৈ সেইখিনি বনাই মেলি আকৌ মাংস আহিলে মাংস যদি তেওঁলোক আহে মোৰ লগৰখিনি মাংসটো কেনেকৈ মছলা চছলা সানিব লাগে আকৌ কেনেকৈ কিমান পৰিমাণৰ তেল দিব লাগে সেইখিনি মই দেখুৱাই মেলি কেনেকৈ ভাজিব লাগে কিমান সময় ভাজিব লাগে সেইখিনি মই তেওঁলোকক দেখুৱাই দিওঁ আৰু মছলা কিমান পৰিমাণৰ দিব লাগে তাৰপিছত বনাই মেলি আকৌ অকণমান ভজাৰ পাছত পানীটো কিমান সময়ত দিব লাগে সেইখিনি তেনেকৈ বনাই মেলি তেওঁলোকক দেখুৱাওঁ সেইখিনি বনাই হোৱাৰ পাছত তেওঁলোকে খাবলৈ ভালেই পায় সেইখিনিয়েই আৰু